হেল্ল' হয় হয় অঁ আমাৰ খেতি আছে বাৰু অঁ অঁ

হয় হয় হয়

ৰঙালাও পাব পাব মানে কিমান লাগিছিলে বাৰু আঠ কে জিমান ন অঁ ওলাব ওলাব অঁ বিলাহী চাব লাগিব হ'ব লাগে বাৰু কিমানমান লাগিছিলেনো পাঁচ কে জি দিলে হ'ব ন হা হা আৰু কি লাগিছিলে ক'লে বন্ধাকবি সাত কে জি ন অঁ বন্ধাকবি হ'ব আৰু মটৰ মটৰ হ'ব হ'ব কিমানমান লাগিব বাৰু মটৰ চাৰি কে জি ন ধনিয়া পাঁচ মুঠি মান অঁ হ'ব হ'ব হ'ব অঁ ধনিয়া পাব আৰু কিবা লাগিব নেকি অঁ পাণ পাব বাৰু এনেই কেইগোছিমান দিম সাত গোছিমান দিম ন অঁ অঁ হয় হয়

মিনিট সেই ল'ৰাটো পঠিয়াব মই ল'ৰাটোৰ হাততে শ্লিপখন দি দিম বাৰু কিমান টকা হ'ল দেই কমাই দিব আৰু ঠিক আছে